হেল্ল' অঁ হয়নে অঁ কি কৰিছে অঁ চাহ খালে অঁ অঁ এ চবৰে ভালনে অঁ অঁ ভালে ভালে হাঁ এই ঘৰতে কথা এটা কাৰণে ফোন কৰিছিলোঁ এই ডিব্ৰুগড় চাহ ফেক্টৰীও হেৰি জব ওলাইছে ফেক্টৰীত অঁ কৰিব নি এই ডিব্ৰুগড় চাহ ফেক্টৰীত কিবা জব ওলাইছে মানে অঁ তাকে কৰিব নি আপুনিও এপ্লাই তাকে ফোন কৰিছিলোঁ অঁ কিবা এটা কৰি কিবা এটা কৰি খাবলৈকে হ'ব আৰু কিবা জব এটা পালে হা হা কি কৈছে অঁ এই মানুহ আৰু হেৰি হৈছে বাৰু নহয় আপুনি কৰেনি আপোনাক সুধিছোঁ মানে আৰু মই কৰিম বুলি ভাবিছোঁ

ডকুমেণ্ট পাছবুক লৈছে আধাৰ কাৰ্ড পান কাৰ্ড আৰু ফটো ফটো তিনি কপি চাৰি কপিমান ল'ব

অঁ মই কৰিম বুলি এইবাৰ মানে হে কৰিছোঁহে এপ্লাই মই অঁ অঁ দিলোঁ বাৰু মই অঁ এই চাহ ফেক্টৰীত এনেই কিবা হেৰি কৰি থাকিব লাগে আৰু এই চাহপাত তাহপাত দৰমহাটো হ'ব বিছ পঁচিছ মানে আৰু অঁ বাঢ়ি বাঢ়ি গৈ থাকিব ও অঁ কি কৈছে অঁ মই দিলোগে অ

অঁ আপুনি আৰু কোনোবাই মানুহ বিচাৰিব অঁ অঁ অঁ ভাত পানী খালেনে অঁ

ভালে ভালে

অঁ অঁ কৰিব বাৰু অঁ অঁ হ'ব ঠিক আছে